ক'ত যাবি হয় মৰাণত ইমান ভাল নহ'ব বই ডিব্ৰুগড় যাওঁ ডিব্ৰুগড় চ'হামতে ভাল হ'ব অ এইখন চাহিদ কাপুৰৰ মুভিখন আহি আছে যে সেইখনকে চাওঁগৈ বই সন্ধিয়া আঠটা বজাৰ পৰা আছে নেকি অ বই তই সাতটা বজাত ৰেডী থাকিবি তেতিয়া আমি আঠটা বজাত গৈ পিনি পাই যামগৈ টিকেট মই অনলাইনত বুকিং কৰি দিম ঠিক আছে ঠিক আছে অ অ'কে